মই যিবিলাক মোৰ বাগিচাখনত ৰুবৰ বাবে গছবোৰ মই পাওঁ সেই গছবোৰ মই কিছুমান পুলি মই কিনি আনো গছৰ পুলি আৰু কিছুমাৰ ফুলৰ গুটি চিতালে চতিয়ালেওঁ ফুলৰ পুলি হয় সেই গুটিবিলাক মই বজাৰৰ পৰা কিনি আনো আৰু পুলিবিলাক মই সাধাৰণতে নাৰ্চাৰিসমূহ যিবিলাক ফুলৰ নাৰ্চাৰি থাকে সেই নাৰ্চাৰিসমূহৰ পৰা কিনি আনো কিনি আনি মই ঘৰত ধুনীয়াকৈ লগাও মই প্ৰথম ফুল মই কিছুমান টাবত লগাওঁ আৰু কিছুমান ডাইৰেক্ট মাটিতে পুতি দিওঁ যিবিলাক টাবত লগাওঁ সেই টাবতো মই মাটি যিকোনো ধৰণৰ মাটি দিলে নহয় বালি মাটিবিলাকো আছে সেই বালিয়া মাটিবিলাক দিলেতো ফুলৰ গছ তাতে নহয় মই অলপ পলসুৱা মাটি বা সাৰুৱা মাটি অলপ সংৰক্ষণ কৰোঁ সেই মাটি খিনি আনি তাত ধুনীয়াকৈ গোবৰ আৰু মাটি মিহলাই লওঁ মিহলাই পেলায় টাবটোত মই ভৰাওঁ টাবটোত ভৰাই লৈ তাত মই যদিহে ফুলৰ গুটি দিওঁ সেই গুটিসমূহ চটিয়াই দিওঁ আৰু যদিহে মই পুলি পুতিব চেষ্টা কৰোঁ সেই টাবটোত মই পুলি পুতি দিওঁ তাৰ পিছত আৰু মাটিত যিটো মই কৰোঁ তাত মই কি কৰোঁ মাটিখিনি প্ৰথমতে অকণমান কোৰেৰে চাহ কৰিলোওঁ মাটিটো খান্দি দিওঁ আৰু তাৰ পিছত তাতো মই গোবৰ মাটি তেনেকৈ মিহলাই চতিয়াই দিওঁ চতিয়াই দিয়াৰ পিছত সেই পুলিবোৰ পুতি দিওঁ মই অলপমান আলি আলি কৰি পেলাই পুলিবোৰ মই পুতি দিওঁ তাৰ পিছত কোৰেৰে আকৌ মাটিবিলাক ভালকৈ সমান সমানকৈ দিওঁ তেনেকে আৰু মই তাৰ পিছত মই কিছুদিন যোৱাৰ পিছত পানী দিওঁ ফুলৰ গুৰিবোৰত যেতিয়া পোখা মেলাৰ নিচিনা হয় তেতিয়া মই পানী ঢালি দিওঁ আৰু গৰমৰ দিনত মই প্ৰায়ে পানী দিওঁ কাৰণ গৰমৰ দিনত যিটোহে ৰ'দৰ তাপ সেই ৰ'দৰ তাপত ফুলৰ পুলিবোৰ শুকাই যায় সেইবাবে মই তাত পানী সঘনেই দি থাকোঁ